হেল্ল' অ' কওঁকচোনকোনে কৈছিলে অ' হয়

অ' আমাৰ তাত পাব আপুনি আপোনাৰ চাহগছৰ চাহগছ খুলিবলৈ আপোনালোকৰ কিমানমান মাটি আছে বাৰু অ' পাঁচ পুৰাত আপোনাৰ পাৰিব মানে আমাৰ আছে ইয়াত ইণ্ডাষ্ট্ৰীত আহিব লাগিব ইণ্ডাষ্ট্ৰীত আমাৰ চাহ গছৰ ডাল লৈ যাব পাৰিব চাহ গছৰ ডাল লৈ গৈ আৰু আপোনাক আপোনালোকৰ আপোনালোকৰ আপোনালোকৰ জেগাটো অকণমান বাম হ'ব লাগিব বাম জেগাত বাম জেগা পানী পানী হ'ব নালাগিব আৰু মাটিটো মানে আপোনাৰ ৰঙা মাটি হ'লে ভাল হয় ৰঙা মাটিত ভাল হ'ব আৰু আপোনাৰ মানে আমাৰ ইয়ালে আহিলে আমাৰ বুজাই দিয়া হ'ব আমাৰো মানুহ ইনষ্ট্ৰাকটৰ আছে আপুনি যেতিয়া আমাৰ উদ্যোগটোলৈ আহিব আমাৰ ইণ্ডাষ্ট্ৰীটোলৈ আহিব তেতিয়া আমাৰ বুজোৱা মানে ইণষ্ট্ৰাক্টৰ আছে বুজাই দিব আটাইবোৰৰ কথা আপুনি আহিলে হ'ব আমাৰ আছে শিৱসাগৰ টাউনৰ ভিতৰতে আছে সেইটো আপোনাৰ প্ৰশিক্ষণ দিয়া হ'ব সেইটো ওপৰত আৰু আমাৰ আপুনি দৰকাৰ হৈছে যদি আপোনাৰ আমাৰ ডালৰ পৰা মানে চাহগছো হ'ব কি কৈছে অ' বীজো পাব বীজো পাব আপুনি ডাল মানে ডাল ৰুলে ভাল হয় ডাল ডালৰ পৰা হয় সোনকালে হ'ব বস্তুটো আৰু আপুনি সেইটো ওপৰত মানে আপোনাক প্ৰশিক্ষণো দিয়া হ'ব কীটনাশক দব্য কি মানে আপুনি কেনেকে কেনেকে হেৰি ব্যৱহাৰ কৰিব লাগিব সেইবিলাকৰ ওপৰত মানে আপোনাক দিয়া হ'ব ট্ৰেইনিং আহিব আমাৰ ইয়ালৈ অ ঠিক আছে বাৰু দিয়ক অ ঠিক আছে হ'ব